সেউজীয়া আৰু পৰিৱেশ সুৰক্ষিত কৰিবলৈ আমি জনসাধাৰণৰ মাজত কিছু সচেতনতা অনা উচিত আজিকালি সেউজীয়াৰ পৰিষ্কাৰ পৰিৱেশ সুৰক্ষিত কৰিবলৈ জনসাধাৰণ বৰ বেছি সজাগ নহয় যধে মধে গছ গছনি কটা বা পৰ্যটনৰ কাৰণে বিভিন্ন ধৰণৰ কনষ্ট্ৰাকশ্যন কৰাত বহুতো প্ৰকৃতি বিনষ্ট হোৱা দেখা গৈছে পৰ্যটনৰ বাবে গছ বনৰ ক্ষতিসাধন হৈছে নদী পৰ্বতবিলাকৰো কিছুভাৱে ঋণাত্মক প্ৰভাৱ পৰা দেখা